খেল ধেমালীৰ ক্ষেত্ৰত পুৰুষ আৰু মহিলা উভয়ে খেলবোৰ খেলিব পাৰে তেনে ক্ষেত্ৰত কোনো বাধ্যবাধকতা নাই তথাপিতো আমাৰ অসমীয়া সমাজত খেল ধেমালীৰ ক্ষেত্ৰত কিছুমান খেল মহিলাসকলৰ মাজত বা পুৰুষসকলৰ মাজতে বিশেষকৈ খেলাৰ পৰম্পৰা আছে যেনেকৈ অলং দলং কৰি খেল এই সকলোবোৰ খেল মহিলাৰ মাজতহে বিশেষকৈ আবদ্ধ আৰু পুৰুষসকল জড়িত হয় বিশেষকৈ বিহুৰ ধৰ বিহুৰ নিচিনা উৎসৱ পাৰ্বণবোৰত জৰু অন্তৰ্ভুক্ত হোৱা বিবিধ খেন যেনে ম'হ যুঁজ কণী যুঁজ কুকুৰা যুঁজ হাতী যুঁজ শেন যুঁজ এইবোৰ খেলত বিশেষকৈ পুৰুষসকল জড়িত হৈ থাকে তদুপৰি পুৰুষ আৰু মহিলাৰ উভয় মনস্তত্বৰ কথাটো এই ক্ষেত্ৰত জড়িত হৈ আছে সেইবাবেই হয়তো ছোৱালীসকলৰ কিটচেন চেটৰ সৈতে খেলাটো সাধাৰণতে ল'ৰাসকলৰ সৈতে বেলেগ হয় তথাপিতো কিছুমান খেল আছে যেনেকৈ কাবাদি হকী আদি এইবোৰ খেলত পুৰুষ আৰু মহিলা উভয়ে জড়িত হ'ব পাৰে